আমি এতিয়া ধৰ চকু ভাল ৰাখিবলৈ ধৰ কি কি ধৰক খাব লাগে এতিয়া আমি চকুটোলৈ চাব গ'লে এতিয়া আমি সৰু মাছ খাব লাগে এতিয়া সৰু মাছ পাবলৈ নাই সৰু মাছ পাব এতিয়া ক'ত ডাঙৰ ডাঙৰ মাছেই পোৱা যায় খাব হ'লে ধৰ সৰু মাছে চকুৰ পাৱাৰ ৰাখে আৰু ধৰক তাৰপৰা পানীত থকা বস্তু শামুক কয় ধান শামুক কয় সেইটোও খাব লাগে বোলে মানুহ চকুৰ পাৱাৰ আহিবলে এতিয়া ধৰক যিবোৰ এতিয়া ভেজাল বস্তু ওলাইছে সেইবোৰ খায়ো মানুহ কিছুমানৰ চকুৰ কমজোৰি ম'বাইল চবাইল চাই সেইবোৰ চকুৰ এনি টাইম যদি চকুটো তাত দি থাকে চকুৰো পাৱাৰো কমি যায় মানুহৰ কিছুমান আমাৰ ধৰক আগৰ দিনৰ মানুহ ধৰক ভাল তেনেকুৱা সৰু সুৰা মাছ খাই থকা হৈছিলে সৰু সুৰা মাছ পাইছিলও বনাই মেলি খাইছিল এতিয়া এনেকুৱা চিজন হৈ গ'ল দৰৱ পাতি ধৰক পাবলৈ নাই সৰু মাছ পাবলৈ নাই এতিয়া দেখিবলৈ পাবলৈ নাইকীয়া হৈ গৈছে এনেকুৱা দিন আহিছে এতিয়া মানুহবোৰ চকুৰ পাৱাৰবোৰ আস্তে আস্তে দিনে দিনে কমি গৈছে দেখা নোপোৱা হৈ গৈছে চচমা লাগে এতিয়া চচমা মানে সৰুৱে ডাঙৰে সবকে চচমা পিন্ধে আগে চচমাই লাগে আৰু উপায় নাই এতিয়া আৰু যিবোৰ খানা খাদ্য যিবোৰ চলিছে এইবোৰ সব ভাল বস্তু নাই আগতে ধৰ ভাল ভাল বস্তু খাবলৈ পাইছিলে এতিয়া তেনেকুৱা বস্তুটো খাবলৈ নাপায় চকুৰ পাৱাৰ ক'ৰ পৰা হেৰি হ'ব ভাল হ'ব এতিয়া মানুহটো ধৰ নিচিনা কণা চচমাই লাগিছিল কোনো এটাই আগতেনো চচমা নালাগে তেনেকৈ ৰাতি বিয়লি মানুহ ধৰ বিনা টৰ্চতে বিনা হেৰিতেই আজিকালি য'ত যাই চকুৰ পাৱাৰ চকু নেদেখাকৈ টৰ্চ লৈ যাব লাগিব আৰু তেনেকৈ ধৰক খানা খাদ্য় আমি কেনেকৈ ধৰক পোৱা না পোৱা নাযায় খাবলৈ আগত তেনেকুৱা পাইছিলোঁ বস্তু সৰু সুৰা মাছো পাইছিলে আমিও পাইছিলোঁ খাবলৈ সেইটো দিনত এনেকুৱা সৰু মাছ মানে একদম এভেলেবোল এতিয়া এনেকুৱা হৈছে এটা বস্তু মানে নোপোৱা হৈ গৈছে দিন এনেকুৱা আহিছে বেয়া দিন আহিছে মানুহ অন্ধ কেনেকৈ কৰা হ'ব খানা খাদ্য নোপোৱা দোষতো কিছুমান ধৰ চকুবোৰ মানুহৰ চচমা ল'ব লগা হৈছে আমাৰো এতিয়া দিনেদিনে ধৰ দেখা নোপোৱা নিচিনা হ'মগে নোহোৱা নহয় এতিয়াতে কিছুমান আখৰ ঘপককৈ ধৰোঁ বুলি ক'লে চাওঁ বুলি ক'লে চাব নোৱাৰোঁ চকুৰ প্ৰব্লেম এটা থাকেই আৰু খানা খাদ্য লৈও আছে কিছুমান যিবোৰ খানা খাদ্য খাওঁ সেইবোৰ আমি আৰু ভাল শাক পাচলি বা কিবা ভাল ঘৰৰ তৈয়াৰ কৰা বস্তু আমিতো খায়েই নাপাওঁ আমি ইমানে আৰু সামৰণি মাৰিছোঁ আৰু